আমাৰ ইয়াত মাছ ধৰা বিষয়ে বহুত আমি সৰু সৰু কালৰ পৰা বহুত কথা জানো হয়তো কিছুমান মানুহে নাজানিব পাৰে মাছ আমি বৰশীত ধৰো টঙি জালত ধৰে আকৌ ফাচি জাল পাতে খেৱালি মাৰ মাৰে তাত মানে মাছ চপাই লৈ আনে একদল খেৱালি মাৰিলে আৰু টঙি জালত টঙি চাৰিটা তাৰপিছত জাল এখন বাৰহতীয়া সাতহতীয়া এনেকৈ চাৰিটা চুকত টঙিবিলাকত ফিট কৰি দাং এডাল বান্ধি ৰছীয়ে পানীত পেলাই দিয়ে তাৰপিছত পোন্ধৰ বিশ মিনিটৰ পাছত টানি আনিলে তাত মা কাৱৈ মোৱা খলিহনা চব সানমিহলি মাছো আহে কেতিয়াবা পুঠি মাছকে আহিলে কেতিয়াবা মোৱা মাছকে আহিলে আৰু জীয়া মাছো আহে সকলো ধৰণৰ মাছ আহে জাকৈ আনিব পাৰি আৰু মাছ মৰা হ'ল পল আকণমান দ' জেগাত পল মাৰে ডাঙৰ ডাঙৰ ডেকা ল'ৰাবোৰে বয়সস্ত মানুহবিলাকে জুলুকিত প্ৰায় এআঠুমান পানীত জুলুকিত মানুহে ধৰি সকলো মাছ পাই একদম মানে ককালত বান্ধি লয় খালৈ কলাকত ভৰাই তাত পুখুৰীত মেটেকা গুচাই গুচাই শুৱাই দিলে তাত মাগুৰ মাছ গৰৈ মাছ কাৱৈ মাছ পুঠি মাছ গেদগেদি এই মাছখিনি যেনে হ'লেও ডিঙিলৈকে কঁকালত ধৰে মানে মানুহ এজনীয়ে ভৰাই আনিব পাৰে আৰু পলত যিটো ধৰে পলত ধৰা মাছটো ডাঙৰ ডাঙৰ মানে পাঁচ কেজি আঢ়ৈ কেজি তিনি কেজি এনেকুৱা শ'ল আৰু বৰালি পাভ শিঙি চব ডাঙৰ মাছো পায় সৰু মাছো পায় আৰু মাছৰ কিছুমান ডাঙৰ নদীত জেং দিয়ে আধা আধা জেং দি গৰ্মেণ্টৰ ফালৰ পৰা ডাক নদী আছে ডাক ডাক লয় সেই নদীত ডাঙৰ গছৰ ডাল কাটি কাটি গোটাই থৈ দিয়ে থুপ মাৰি আৰু ঠাণ্ডা ছিজনত মানে আঘোণ মাহত মাৰে বান নদীখন বেৰা দিয়ে যেতিয়া নদীখন শুকাই যায় নদীখন আধা বেৰা দি দিয়ে বেৰা দি মানুহ ষাঠি সত্তৰটা মানুহ খেৱালি মৰাই খেৱালি মাৰে ডুব মৰাই ডু ডুব মাৰি মাছ ধৰি আনে খেৱালি মৰাই খেৱালিত লাগি আহে পল জুলুকি এনেকৈ মাছ ধৰে বা ফিছাৰীতো মানে খেৱালিও মাৰে পলও মাৰে ফিছাৰীত মানে জীয়নীয়া মাছ থাকে আৰু ধৰিব পৰাকৈ পানীত নানামিও খেৱালি মাৰিলেই মাছ উঠি আহে মাছৰ কিছুমান মানে পুখুৰী পিটনীত বেছিকৈ মাগুৰ কাৱৈ শ'ল শাল শিঙি অনেক মাছ তাত প্ৰীজাৰ্ভ হৈ থাকে পিটনীত বেছি সেই মাছটো বেছি থাকে সেই মাছটো ধৰিবলৈ বহুত যত্ন কৰিব লাগে শিঙি মাছৰ মানে পটিং আছে পানীটো মেচিনে সিচিও সেই পটিং লৈ লৈ শিঙি মাছৰ গাত ধৰিলে মানে ন ফুটিব পাৰে তেতিয়া এই পটিঙডাল মাৰি দিলে খালৈত ভৰাই যায় মাগুৰ মাছ কাৱৈ মাছ ধৰা বৰ অসুবিধা হয় সেই পটিঙডালে খুচ মাৰি খুচ মাৰি খালৈত ভৰাই যায় তেতিয়া মানুহৰ গাত নিবিন্ধে বিন্ধিলে বহুত বিষ হয় আৰু মাছ আকৌ বামী মাছ কুছীয়া মাছ এইবোৰ পটিঙ লৈ ধৰিব লাগে পঠিঙে নধৰিলে হাতৰে ধৰা সম্ভৱ নহয় আৰু বামী মাছ হ'ল মানুহৰ তামোল গছৰ তিনিহাত ছহাত এনেকৈ হেৰি কৰিপিনি দীঘলকৈ নদীত খোলাটো জাবৰবোৰ উলিয়াই খোলাৰে বান্ধি নদীত অকণমান জেগাত মানে যিবোৰ সাঁতুৰি যাব মানে বুকৰ পৰা পানীত থ তহৱনি পোৱা জেগাত পেলাই থয় তাত বামী মাছতো সোমাই থাকে কুছীয়া মাছো সোমায় দুই মুখে বন্ধ কৰি হাতখনেৰে ধৰি আনি বামলৈ উঠি আহি তেতিয়া হাতত গম পায় যে ঔ মাছ এটা আছে বামত দিয়েহি খুব ডাঙৰ ডাঙৰ মাছ হাতৰ খামোচাৰে ধৰিব নোৱাৰি ডাঙৰ বাঁহ লৈ মাৰ হেৰি কৰে ধাম ধুম মাৰিপেনিহে খালৈত ভৰাব পাৰে নহ'বা পানী কাষত মাছটো মেলি হেৰি কৰিবই নোৱাৰি থবই নোৱাৰি ছাটকৈ গুচি যাব এনকুৱা কিছুমান মাছ আছে বহুত জুৰিঅলা শাল মাছ বামী মাছ আৰু সৰু মাছ এটা ধৰিবলৈ পানীত বহুত অসমৰ্থ হয় কিন্তু কিছুমান বুদ্ধিৰে যত্ন কৰি আৰু হেৰি কৰি হেৰি জালৰ সহায়ত ধৰিব পাৰি সেইকাৰণে কুছীয়া আৰু বামীটো বহুত জোৰ লাগে সেইকাৰণে পটিঙ লৈ নহ'বা এনেকৈ বি হেৰি কৰি কাটা ধৰিপিনি মাছটো সহজে আনিব পাৰি